হয় ছাৰ গুড মৰ্ণিং অঁ মোৰ মানে

এ চি চব কমপ্লিট লগাব লাগিব কেনেধৰণে লগাবপৰা হ'ব ধৰি লওক কিমান কি ৰেহাই পাম আপোনাৰ অফিচৰ ফালৰপৰা কথাখিনি বুজাই কওকচোন নাই মোৰ বৰ্তমান নতুন কানেকশ্যন হ'ব মই একোৱেই নাই ঘৰত

হয় হয় হয় সেইটো আপোনাৰ অফিচৰ ফালৰপৰা নেপাম নেকি ছাৰ হয়

তাৰপৰা অঁ তাৰপৰা এই হিটাৰ এ চিটো লগাব লাগিব সেইটোতো ভিতৰৰ যিটো ৱাইৰিং সেইটো মজবুতকৈ কৰিব লাগিব জ্বলি নোযোৱাকৈ

হয় এনেই ব'ৰ্ডবিলাক আপোনালোকৰ অফিচৰ ফালৰপৰা নাহে নেকি

হয় ৰেহাই মূল্য পাম নাই বাৰু আপোনাৰ ফালৰপৰা যদি বস্তুটো মই কিনো হয় আপোনাৰ ফালৰপৰা হয়

হয় এতিয়া কাৰেণ্টৰ বস্তুখিনি আৰু ধৰি লওক চুইছ ফেনৰ ৰেগুলেটৰ এইখিনি এই ধৰি লওক মই যদি আনি দিওঁ আউটৰপৰা আপোনালোকৰ আপোনালোকৰ দিয়াতকৈ যদি অকণমান ৰেহাই পাওঁ তেতিয়া মোৰ কাৰণে ভাল হ'ব এই তেনেকৈ পাম অঁ ঠিক আছে ছাৰ বাৰু মই পিছত কথা পাতিম আপোনাৰ লগত দেই অঁ